হেল্ল' এইটো ডিলিচিয়াজ ৰেষ্টুৰেণ্টত লাগিছেনে এই মই মানে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা দুটা বস্তু অৰ্ডাৰ দিব বিচাৰিছিলোঁ চাওমিন আৰু ফ্ৰাইড ৰাইচ দিব বিচাৰিছিলোঁ অঁ মোৰ ঠিকনাটোৰ কাকজান ঢাৰিগাঁও হয় কাকজান ঢাৰিগাঁৱত ব্ৰীজৰ ওচৰত অঁ ব্ৰীজৰ ওচৰত আপোনাৰ দিলেহি হ'ব হয় হয় অ' কিমান সোনকালে দিব পাৰিব সাতটামান বজাত দিলে ভাল হ'ব আৰু মোৰ সোনকাল হ'লে ভাল হ'ব হয় হয় কাকজন ঢাৰিগাঁৱৰ ঠিকনাত আপোনালোকে সোনকাল দিবহি হয়